কিতাপৰ দোকনত বিজয়াৰ কিতাপ দোকানত লাগিছেনে অ এতিয়া মোক কিতাপ কেইখনমান লাগিছিলে কাইলৈ যাম

অ অসীমত যাৰ হেৰাল সীমা সেইখন আছে আবেলি অ মোৰো এটা সপোন আছে গোটেইকেইখনে পাই যামনে অ কাইলৈ যাম তেতিয়াহ'লে অ ওম হ'ব তেতিয়া